মোৰ প্ৰশ্নটো আছিল আপোনাৰ পৰিয়াল চিনাকিজনৰ মাজত ব্যৱসায় আছেনে উত্তৰত মই ক'ব খোজোঁ হয় আমাৰ পৰিয়ালৰ বিভিন্নজন মানুহৰে বিভিন্ন ধৰণৰ ব্যৱসায় আছে এই ধৰক কাপোৰৰ ব্যৱসায় শাক পাচলি ব্যৱসায় মাছ মাংসৰ ব্যৱসায় কুকুৰা হাঁহ কণী এই ধৰণৰ ব্যৱসায় গৰু গাখীৰৰ ব্যৱসায় ইত্যাদি ধৰণে বিভিন্ন কাম কৰি আমাৰ পৰিয়ালৰ লোকসকলে নিজকে স্বাৱলম্বী কৰিছে আৰু জীৱন নিৰ্বাহ কৰিবলৈ সক্ষম হৈছে সেইদৰে বিভিন্ন ধৰণৰ ব্যৱসায় কৰি আমাৰ পৰিয়ালৰ লোকসকলৰ আৰ্থিকভাৱে উন্নতিও হৈছে লগতে সামাজিকভাৱে বিভিন্ন ধৰণৰ কাম কাজত আগবাঢ়িব পাৰিছে আৰু বিভিন্ন মানুহৰ লগত তেওঁলোক চিনাকি হৈছে মুঠতে এইধৰণে তেওঁলোক বহুখিনিৰ দিশতে লাভৱান হৈছে আমাৰ পৰিয়ালৰ এই লোকসকলৰ পৰা আৰু চিনাকিজনৰ লোকসকলৰ পৰা আমি আমিও বিভিন্ন ধৰণে উপকৃত হৈছোঁ আমাৰ চিনাকিজনে এই লাভসমূহ বিভিন্ন ধৰণৰ ব্যৱসায়সমূহ কৰি আৰ্থিকভাৱে যি উপাৰ্জন কৰিছে চিনাকি লোকসকলক সেইদৰে সহায়ো কৰিছে আমি কিছুমান বস্তু কিনিবৰ বাবে বজাৰলৈ ওলাই নগ'লেও তেওঁলোকৰ পৰাই কাপোৰ শাক পাচলি ইত্যাদি ধৰণৰ বস্তুবোৰ কিনিব পাৰিছোঁ

এনেদৰে তেওঁ গোবৰৰ চফা কৰিছে গৰুক দানা পানী দিছে গৰুৰ এটা দুটা গৰুক বেচিবও পাৰিছে লগতে গৰুৰ গাখীৰো বেচিছে হাঁহ কুকুৰাৰ কাৰণেও তেওঁলোকে ধুনীয়াকে গঁৰাল বনাই লৈছে তাৰপাছত দানা পানী দিছে হাঁহ কুকুৰাক ঔষধ দিছে খোৱাবলে শুবলে এইদৰে ধুনীয়াকে এটা পৰিৱেশ বনাই দিছে কুকুৰা কণীও বেচিছে কুকুৰাও বেচিছে এইদৰেও সহায় হৈছে কাপোৰ কানিৰ কাৰণেও এই আমাৰ চিনাকি লোকসকলে বিভিন্ন মানুহৰ সুলভ মূল্যত কিনি আনি তেওঁলোকে আমাৰ ওচৰত সহায় কৰিছে আমাক এটা দুটা বস্তু বিক্ৰী কৰি তেওঁলোকে বিভিন্ন ধৰণে আমি বিভিন্ন ধৰণৰ বস্তুবোৰ তেওঁলোকৰ ওচৰতে বিচাৰি যাওঁ এই ধৰক আমাৰ মেখেলা চাদৰ মাইকী মানুহৰ কথাই কৈছোঁ আৰু এইবোৰ ব্লাউজ ইহঁত এই বস্তুবোৰ ধুনীয়াকৈ বেছিছে আৰু আমাকো সহায় কৰিছে তেওঁলোকে এটা এটকা দুটকা লাভো অৰ্জন কৰিছে তাত আৰু আমাৰ বহুতো মহিলাৰ কাৰণেও বস্তুবোৰ আনি দিছে এনেধৰণে আমাক সহায় সহযোগ আগবঢ়াইছে

সহজতে অতি কম মূল্যতে কিছুমান বস্তু কিনি আনিব পাৰিছে এনেকৈয়ে আমাক সকলোকে সহায় কৰিছে আমাৰ বৃদ্ধ বয়সৰ লোকসকলো তেওঁলোকেও যিসকলে বজাৰলে ওলাই যাব নোৱাৰে গাড়ী মটৰত যাবলৈ অসুবিধা হয় তেনেকুৱা লোকসকলকো এই কাপোৰৰ ব্যৱসায় আৰম্ভ কৰাৰ কাৰণে বহুতৰে সহায় হৈছে আমাৰ শাক পাচলি যিসকলে ব্যৱসায় কৰিছে তেওঁলোকৰ বহুতৰে নিজা মাটি আছে আৰু মাটিতে তেওঁলোকে খেতি কৰিছে জৈৱিক সাৰো দিছে ৰাসায়নিক সাৰো দিছে এনেদৰেদি যি ফচল উৎপাদন কৰিছে এয়া তেওঁলোকৰ আৰ্থিক দিশত দুটকা উপাৰ্জন কৰিছে আৰু লগতে আমিও বিভিন্ন ধৰণৰ শাক পাচলি ফল মূল এইবোৰ খাব পাৰিছোঁ এইদৰে আমি বজাৰলৈ ওলাই নগ'লেও আমাক বিভিন্ন ধৰণৰ বস্তু যোগান ধৰিছে তেওঁলোকে আমিও অতি কম মূল্যতে তেওঁলোকৰ পৰা এই বস্তুসমূহ কিনিব পাৰিছোঁ আৰু আমাৰ পৰিয়ালৰ কিছুমান মানুহে বাঁহ বেতৰ সামগ্ৰীও নিৰ্মাণ কৰে পৰিয়াল বুলি ক'লে আচলতে ভুল হ'ব আমাৰ ইমান পৰিয়ালো নহয় অলপ চিনাকী ধৰণৰে মানুহ তেওঁলোকে বাঁহেৰে বিভিন্ন ধৰণৰ ডলা চালনী পাচি খৰাহি জাৰু বাঁহনী এইবোৰো বনায় আৰু বিক্ৰী কৰে তেওঁলোকে যি নিজৰ সামৰ্থ হিচাপে যিখিনি পাৰিছে কৰিছে আৰু আমাকো সহায় কৰিছে আমাৰো এই বাঁহৰ বিভিন্ন বস্তুৰ প্ৰয়োজন হৈ থাকে ডলা চালনি জাৰু বাঁহনি খৰাহি এই বস্তুবোৰ আমাৰ প্ৰয়োজন হয় আৰু আমি তেওঁলোকৰ পৰাই আমি কিনিবলৈ যাওঁ বস্তুবোৰৰ দামো অতি কমতে তেওঁলোকে বিক্ৰী কৰে এইবোৰ দামদৰো আমি হেৰি কৰি নাথাকোঁ এইবোৰ ৰেপি ৰেপি নাথাকোঁ তেওঁলোকৰো হওক আমাৰো হওক এইদৰে আমি বিভিন্ন বস্তু তেওঁলোকৰ পৰা কিনিছোঁ কিছুমান ঘৰ সজোৱা বস্তু তেওঁলোকে বনায় যিবোৰ বস্তুৱে ঘৰখনো শুৱনি কৰে দেখিবলৈ আৰু আমাৰ থলুৱা বস্তুবোৰ দেখিলেই কিবা এটা মৰম লাগে যোৱা ধৰণৰ এনেকুৱা এটা আকৰ্ষণীয় ৰূপ দিবলৈ চেষ্টা কৰে পৰি আমাৰ এই লোকসকলে এইদৰে নিজৰ হাতৰ বিদ্যাৰে বিভিন্ন ধৰণৰ কাম কৰিছে আৰু আগবাঢ়ি গৈছে জীৱনত লোকে আৰ্থিক দিশত এনেকে এটকা দুটকা উপাৰ্জন কৰিয়েই হয়তো সকলোৱে ডাঙৰ চাকৰি নাপাবও পাৰে এনে এনেদৰেই তেওঁলোকে এটকা দুটকা উপাৰ্জন কৰিয়ে যি পাৰিছে সেয়া কৰি যাবলৈ চেষ্টা কৰিছে আৰু যাওঁ যে পৰিয়ালৰ নহয় পৰিয়াল চিনাকি লোকসকলে কিছুমান যি পুতলা নিৰ্মাণ কৰে কাপোৰ চিলাই এনেধৰণে এক ব্যৱসায় আৰম্ভ কৰিছে পুতলা বনোৱা পদ্ধতিটোৰ বিষয়ে মই বিশেষকৈ নাজানো আমাৰ সেই চিনাকী লোকসকলে বনাইছে পুতলা বনাবৰ কাৰণে বিশেষ ধৰণৰ কাপোৰ আৰু কপাহৰ দৰকাৰ হয় তেওঁলোকে পুতলা ধুনীয়াকৈ চিলাই তাত কপাহ ভৰাই বিভিন্ন ধৰণৰ ৰং বিৰঙৰ কাপোৰ লগাই তাৰ নাক কান চকু এইবোৰ বনাই ধুনীয়াকৈ এটা আকৰ্ষণীয় ৰূপ দিবলৈ চেষ্টা কৰে আৰু সেয়া বিক্ৰী কৰে আৰু কাপোৰো চিলাই আমাৰ বহুতো মেখেলা চাদৰৰ পৰা আদি কৰি পুৰুষসকলৰো কাপোৰ তেওঁলোকে চিলাবলৈ লৈছে এনেধৰণে কাপোৰ চিলাইও তেওঁলোকে এটা ব্যৱসায় আৰম্ভ কৰিছে কিছুমান মানুহে কেকো বনায় কেক বনোৱাটো আজিকালি এটা নতুন ব্যৱসায়ত পৰিণত হৈছে ইয়াৰ দিনক দিনে দিনক দিনে ইয়াৰ জনপ্ৰিয়তাও বাঢ়ি গৈছে আজিকালি যিকোনো উৎসৱতে কেক বনোৱাটো হৈয়ে যায় কেক যিকোনো উৎসৱতেই হওক জন্মদিনেই হওক বিয়া বাৰুৱেই হওক বিভিন্ন ধৰণৰ অন্নপ্ৰাসন্ন আদি দিনবোৰতো কেকেই বনায় আৰু এই ব্যৱসায় কৰিও তেওঁলোক লাভৱান হৈছে আৰু আমাৰ ওচৰ চুবুৰীয়া মানুহ চিনাকী মানুহ আমাকো সহায় কৰিছে এইখিনি